মই মোৰ বন্ধু এজনৰ পৰা কালি এটা বুক আনিছিলোঁ কুৱেশ্যন বেংকৰ বুক আৰু সেই বুকটোৱে মোক বহুতো হেল্প কৰিলে আগতীয়া কুৱেশ্যন পেপাৰ্ছবোৰ মোক ছল্ভ কৰিবলৈ হেল্প কৰিলে মোৰ পৰীক্ষাৰ বাবে মোক প্ৰিপেয়াৰ কৰিবলৈ বহুত বেছি হেল্প কৰিলে মই বিকাশক দিম বুলি ভাবিছোঁ বুকটো আৰু মানুহক মই কৈছোঁ যে দামটো কিমান দামটো হৈছে দুশ পঞ্চাছ টকা আৰু কিৰণ পাব্লিকেশ্যনছে লিখিছে লেখকজনৰ নাম হৈছে বিমান চন্দ্ৰ চলিহা তেওঁ খুব ধুনীয়াকৈ বুকটোক পাবলিছ কৰিছে লিখিছে আৰু মই বহুত ভাল পালোঁ পঢ়ি পিনে মই সকলোকে ছাজেষ্ট কৰোঁ যে পঢ়ক আৰু বিকাশক যিহেতু দি আছোঁ সিও যাতে পঢ়ক সিও যাতে আয়ত্ত কৰিব পাৰক পৰীক্ষাত কি কি আহিব পাৰে বা পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰশ্নতালিকাত আহিব পাৰে